মই হিন্দী অসমীয়া চিনেমাৰ সকলো এক্টৰকে ভাল পাওঁ মানে অসমীয়াৰ যেনে যতীন বৰা বৰষাৰাণী বিষয়া ৰবি শৰ্মা তেওঁলোক আৰু হিন্দীৰ শ্বাহৰুখ খান ছলমান খান এই তেওঁলোকক মানে মই বহুত বেছি ভাল পাওঁ আৰু তেওঁলোকক মই লগ তেওঁলোকক মই লগ কৰিব বিচাৰোঁ এবাৰ হ'লেও লগ পাব বিচাৰোঁ যদি মই তেওঁলোকক কেতিয়াবা হঠাৎ লগ পাওঁ মোৰ মানে এটা সপোন পূৰণ হ'ব আৰু তেওঁলোকক যদি মই একেবাৰে ওচৰৰ পৰা লগ পাওঁ মোৰ মানে সপোন এটা পূৰণ হোৱাৰ দৰে হ'ব কাৰণ মই তেওঁলোকৰ চিনেমা চাই মই বহুত বেছিয়ে ভাল পাওঁ আৰু তেওঁলোকক যেতিয়া মই মানে আৰু তেওঁলোকক মোৰ ক'ব ইচ্ছা যায় যে যেতিয়া মই লগ পাম তেওঁলোকক মই ক'ম যে মানে লগ পাই কিনে তেওঁলোকৰ চিনেমাবিলাকক মানে বহুত ভাল পাওঁ মই তেওঁলোকৰ চিনেমাবোৰ চাই কিনে তেওঁলোকৰ হিন্দী চিনেমাবোৰ যিবোৰ ফাইট থাকে শ্বাহৰুখ খান ছলমানৰ খান তেওঁলোকৰ ফাইটবোৰ চাইও মোৰ বহুত বেছি ভাল লাগে আৰু আগলৈও যাতে তেওঁলোকে এনেকুৱা ধৰণৰ মানে আগতে যিবোৰ চিনেমা ওলাইছে তাতকৈও যাতে ভাল ভাল আৰু বিভিন্ন ধৰণৰ ভাল চিনেমা তেওঁলোকে উলিয়াব পাৰে উলিয়াই যাতে আমাক দি আমাক চিনে আমাক যেতিয়া দেখুৱাই থাকে আৰু অসমীয়া চিনেমাৰো এই নতুনকৈ যাতে আমাক বহুত ধুনীয়া ধুনীয়া চিনেমা আমাৰ মাজত আনিব পাৰে আমি চাই যাতে ভাল পাওঁ তেনেকুৱাকৈ আৰু তেওঁলোকে মানে তেওঁলোকৰ যেতিয়া তেওঁলোকক লগ পাম তেওঁলোকৰ মানে তেওঁলোকৰ লগত এবাৰ হ'লেও ফটো উঠিম তেওঁলোকৰ লগত ফটো উঠাৰ এটা ইচ্ছা আছে আৰু তেওঁলোকক মানে তেওঁলোকৰ চিনেমা চাই খুব বহুত বেছিয়ে ভাল লাগে আৰু তেওঁলোকক লগ পাবৰো মন বহুত আছে যদি মই হঠাৎ কেতিয়াবা তেওঁলোকক লগ পাওঁ তেতিয়াটো মোৰ বহুত বেছিয়ে ভাল লাগিব আৰু তেওঁলোকে যেতিয়া মানে তেওঁলোকে আৰু যাতে এনেকুৱা ধৰণৰ যিবিলাক চিনেমা আমি মই চাইছোঁ তাতকৈও যাতে ভাল ভাল আৰু বহুত বেছি ভাল চিনেমা তেওঁলোকে আমাৰ মাজত আনিব পাৰে তেওঁলোকক মোৰ আৰু ক'ব ইচ্ছা যায় যাতে ইয়াতকৈও বেছি ভাল চিনেমা আমি ভাল আমাৰ ভাল লগা ধৰণৰ চিনেমা যাতে তেওঁলোকে আমাৰ মাজত সদায় দি থাকিব পাৰে তেনেকুৱাকৈ মই ক'ব বিচাৰোঁ তেওঁলোকক আৰু মানে যিহেতু নিজৰ ভাল লগা ভাল লগা এক্টৰ এজন এজনক লগ পাম তেতিয়া ভালটো লাগিবই বহুত বেছিয়ে ভাল লাগিব মানে বহুত বেছি সুখী হ'ম মই আৰু সেই দিনটোত যেতিয়া তেওঁলোকক মই লগ পাম আৰু তেওঁলোকক ক'ম যে তেওঁলোকৰ চিনেমাবোৰ মই চাই বহুত বেছিয়ে ভাল পাওঁ তেনেকুৱাই